আমি মই সাতষষ্ঠি বছৰ হ'ল এতিয়ালৈকে মই ভাতৰ চৰোত সোমায়েই থাকোঁ আৰু মই দুপৰীয়া শাক পাচলি কচু ঢেকীয়া মাছ মাংসৰ লগত মাছৰ লগত কচু ঢেকীয়া বনাওঁ আৰু ভটুৱা খুটৰীয়া এইবিলাক বিভিন্ন ধৰণৰ পাচলি বিচাৰি আমি ভাজি তৰকাৰী বনাওঁ আৰু কবি কাটোঁ কাটি ভাজি বনাওঁ যেনেকৈ আমি চাটনি মাটনি গোটাই পেলাই আমি দুপৰীয়াৰ সাঁজটো তেনেকৈ চলি যাওঁ আৰু ৰাতি আমি যেনেকেভাৱে খাব লাগে আমি তেনেকেই খাওঁ কাৰণ হেৰি মাছ মাংস ৰাতি সাঁজলৈ অনা হয় সেই তেনেকৈ আমি ৰাতিৰ সাঁজ মাছ মাংসৰ সৈতে আলু মাছ বিলাহী মাংস হ'লে আলুৰ লগত মা মচলা দি আমি ভাত বনাই খাওঁ